ফ'ন ৰিচিভেই কৰা নাই হেল্ল' অঁ অঁ হয় হয় ছাৰ হয় অঁ অঁ আপুনি এতিয়া কি গাড়ী ল'ম বুলি ভাবিছে এতিয়া ছাৰ আপুনি এতিয়া কি ছুইফ্ট ছুইফ্ট ল'বনে ছুইফ্ট ডিজায়াৰ ল'বনে কি ল'ব অঁ আপুনি এতিয়া মডেল এতিয়া বহুত কিটা আছে নহয় এতিয়া কোনটো মডেলৰ ল'ম বুলি ভাবিছে আপুনি এতিয়া এনেই বৰ্তমান টপ মডেলটো ন অঁ অঁ অঁ এতিয়া তাত এতিয়া ধৰি লওক এতিয়া টপ মডেলতো হেল্ল' অঁ দাম দাম দৰ মানে এতিয়া আপুনি তাত মানে আপুনি গোটেই গাড়ীখনৰ এতিয়া আজিকালিতো ফাইনেঞ্চ কৰিব লাগিব ফাইনেঞ্চ কৰিব লাগিব আপুনি এতিয়া ধৰি লওক কেনেকুৱা ধৰণৰ ফাইনেঞ্চ কৰিব এতিয়া মহেন্দ্ৰ ফাইনেঞ্চ আছে শ্ৰীৰাম ফাইনেঞ্চ আছে ধৰি লওক বহুত কিটা ফাইনেঞ্চ আছে এতিয়া আপুনি কেনেকুৱা ধৰণৰ ফাইনেঞ্চৰ ওপৰত আপুনি ডিপেণ্ড কৰি লয় নে আমাৰ কোম্পানী পিনৰপৰা আপোনাক হেৰি ফাইনেঞ্চ কৰাই দিব লাগিব অঁ অঁ তেতিয়াহ'লে আপোনাৰ গাড়ী ল'বলৈ হ'লে আপোনাৰ বিশেষকৈ এতিয়া ডকুমেণ্টচখিনি দৰকাৰ হ'ব ফাৰ্ষ্ট এতিয়া আপুনি চাকৰি কৰে নি বাৰু ছাৰ চাকৰি কৰে ন অঁ অঁ আপোনাৰ তেতিয়াহ'লে কৰে ন অঁ অঁ হয় হয় তেতিয়াহ'লে আপোনাৰ ডকুমেণ্টচ লাগিব সুবি সুবিধা মানে এতিয়া গাড়ী এতিয়া ধৰি লওক আপুনি এতিয়া যিখন এতিয়া টপ ল'ম বুলি কৈছে তাতো বহুত কিটা ফেচিলিটি পাব ধৰি লওক মিউজিক চিষ্টেম থাকিব তাত গাড়ীত আপোনাৰ ধৰি লওক বিশেষ তাত মানে বেলেগ লগাবলগীয়া একো ব্যৱস্থা নাথাকে আৰু গোটেইখিনি লাগিয়েই আহিব গাড়ীখনত এল' হুইল এ এল' সেইটোতো থাকেই আপোনাৰ এল' হুইল লাগি আহিব ধুনীয়াকৈ আপুনি তাত এতিয়া আপুনি একো প্ৰ'ব্লেম নাপাব আপুনি আমাৰ ইয়াত আহি যাওক আহি পিনে ভালকৈ আমাৰ লগত গোটেইখনে আলোচনা কৰি লওঁ অঁ অঁ অঁ আলোচনা কৰি মেলি আমি গোটেই হেৰি কৰি আপোনাৰ ডকুমেণ্টচখিনি দিব দি মেলি আপোনাৰ গাড়ীখনৰ সৈতে ধৰি লওক আপোনাৰ গাড়ীখন ল'বলৈ হ'লেওতো আপোনাক ধৰি লওক থাৰ্টি পাৰ্চেণ্ট দিব লাগিব ডাউন পে'মেণ্ট তেতিয়াহে ফাইনেঞ্চত আমি সেই অঁ অঁ অঁ হ'ব দিয়ক ছাৰ আপুনি আহিব দিয়ক অঁ অঁ অঁ ধন্যবাদ